হেল্লো ছানৰাইজ ৰেষ্ ৰেষ্টুৰেণ্ট হয় হয় মই দীপ শৰ্মাই কৈছিলোঁ হয় অঁ যোৱাকালি মই বিছ প্লেট চিকেন বিৰিয়ানী অৰ্ডাৰ দিছিলোঁ হয় আজি মোৰ বাৰ্থডে' আছিলে সেইকাৰণে মই চিকেন বিৰিয়ানী অৰ্ডাৰ দিছিলোঁ কিন্তু মানে এইটো কেনচেল কৰিব লাগে নহয় নহয় মই আকৌ কেনচেল মানে কি হ'ল আমাৰ ঘৰত মানুহ ঢুকালে তো এতিয়া মানে আমি হেৰি কৰিব নোৱাৰিম আমি পাতিব নোৱাৰিম মানে অনুষ্ঠানটো বাৰ্থডে'টো তো সেইকাৰণে আমি কেনচেল কৰিব বিচাৰিছোঁ হয় মই এড মই পাঁচ হাজাৰ মই ফুল পে'মেণ্ট কৰা আছিলে পাঁচ হাজাৰ টকা হয় হয় হয় মই কেনচেল কৰিব বিচাৰিছোঁ এতিয়া অঁ অঁ কথা পাতি লওক আপোনালোকে ওপৰৰ লগত হয় হয় অঁ হেল্লো হেল্লো অঁ মই যোৱাকালি অৰ্ডাৰ এটা দিছিলোঁ বিছ প্লেট চিকেন বিৰিয়ানী দিছিলোঁ আৰু মই ফুল পে'মেণ্ট কৰি দিছিলোঁ পাঁচ হাজাৰ টকা দিছিলোঁ তাৰপিছত এতিয়া মানে নালাগে অঁ নহয় মানে ঘৰত মানুহ ঢুকালে এতিয়া মই পাতিব নোৱাৰিম মানে অনুষ্ঠানটো তো এতিয়াতো নোৱাৰিম ন আৰু বেলেগতো হেৰি কৰিব নোৱাৰোঁ এইকাৰণে মানে মোক ৰিফাণ্ড লাগিছিলে এতিয়া বেলেগত দি দিব আপোনালোকে সেইখিনি বেলেগৰ আপোনালোকৰ বেচিতো যাবই ন তো বেচা যাবই তো মানে ৰিফাণ্ডটো লাগিছিলে হয় পাম নাই ৰিফাণ্ডটো নাই আমি বুজিছোঁ আপোনালোকৰ কথা কিন্তু মানে এতিয়া মোৰতো এইটো ল'ব নোৱাৰোঁ মই এনে লৈ কি কৰিম ন হয় অঁ হয় হয় কেতিয়ালৈকে পাম অঁ ঠিক আছে ঠিক আছে কালিলৈকে পাই যাম ন' অঁ অঁ আপুনি সেইটো ৰিফাণ্ডটো কৰাই দিব মানে এতিয়া প্ৰব্লেম হ'ল ন আৰু তাতে আমি যাবও লাগিব তো পইচাটো দৰকাৰ হৈছে হয় অঁ ঠিক আছে বেয়া নাপাব অঁ অঁ ঠিক আছে অঁ থেংক ইউ থেংক ইউ